হেল্ল' অঁ কোৱাচোন অঁ হয় কোৱা অঁ অঁ

চৰাইদেউৰ মৈদাম চাব আহিবা ন চৰাইদেউ হৈছে তোমাৰ আহোমৰ আহোমসকলৰ প্ৰথম ৰাজধানী তেখেতলোকে বাৰশ আঠাইছ খ্ৰীষ্টাব্দত ইয়াতে ৰাজধানী পাতিছিলেহি এতিয়া বৰ্তমান ইয়াতে মৈদামবিলাক আছে যদিও ব্ৰিটিছসকলে খননন কাৰ্য চলাই পিনাই মানে শেষ দিলে তথাপিও ইয়াতে গদাধৰ সিংহ ৰাজেশ্বৰ সিংহ আদি সকলোবিলাকৰ মৈদামসমূহ আছে কিতাপত নিশ্চয় পঢ়িবলৈ পাইছাই ছাগে আহিবা আহিলে ইয়াতে ইয়াতে তোমাৰ ইয়াতে কিতাপো উপলব্ধ আছে আৰু তোমালোক আহিলে মই ভালদৰে বুজাইও দিম কোনদিনা আহিবা খালি ক'বা ফোন কৰি অঁ অঁ হ'ব দিয়া তেনেহ'লে